ফুল গোঠা হিচাপে আজি মই ঊলৰ ওপৰত নিৰ্ভৰ কৰি বৰ্তমান চলি আছিলোঁ আৰু ঊল গোঠা কামটো মই খুব ভাল পাওঁ ভাল পোৱাৰ কাৰণে আজি মই ঊল গাঁঠি গাঁঠি বহুত টেবুল চাদৰ হেৰি শৰাই ঢাকনি মোবাইলৰ খাম এনেধৰণে বহুত বহুত নতুন নতুন কৌশালিক বস্তুবিলাক বনাই থাকোঁ বনোৱাৰ কাৰণে মই বহুত ৰাপ আছে আৰু তেনেকৈ হাতেৰে গাঁঠি গাঁঠি বহুত বিক্ৰীও কৰা হয় এনেকৈ বিক্ৰী কৰিও মই অৰ্থ উপাৰ্জন কৰিব কৰিব পাৰোঁ আৰু এনেকৈ কৰি থকা সময়ত বিভিন্ন ধৰণে বিভিন্নজনে মোক বনাবলৈ কয়ো আৰু তেনেকৈ বনাই মেলি তেওঁলোকক মোবাইলৰ খাম শৰাই ঢাকনি ঊলৰ টুপি এনেধৰণে দি যাওঁ আৰু বিভিন্ন নতুন নতুন কৌশালিক বস্তু বনাবলৈ শিকিবলৈও যত্ন কৰোঁ যিমানখিনি পাৰোঁ শিকিবলৈ আগবাঢ়ি যাবলৈ বিচাৰোঁ আৰু তেনেকৈ আগবাঢ়ি যাবৰ বাবে নতুন নতুন সা সঁজুলি আজিকালি ওলাইছে সেইখিনিৰ ওপৰত ভিত্তি কৰি যদি যোগাৰ থাকে তেনেকৈ আগুৱাই যাবলৈ মনত সাহস বান্ধি আগুৱাই যাওঁ সকলোখিনি ভাল ধৰণে পৰিচালনা কৰিবলৈও মোৰ ইচ্ছা আছে যিমানখিনি ইচ্ছা আছে সেই ইচ্ছাখিনিৰ পূৰণ কৰিবলৈ মোৰ হাতত সিমান যোগাৰ নাই যোগাৰ নথকা কাৰণে পিছুৱাই যাব লাগে আৰু আজি এনেধৰণে আগুৱাই যাবলৈ নতুন নতুন কৌশালিক বস্তু যদি আছে তেনেকৈ যাবলৈ মই শিকিবৰ কাৰণে ইচ্ছা আছে ইচ্ছা থাকিলে সকলো কাম কৰিব পাৰি আজি ইয়াকে মই বহুতখিনি কৰিবৰ বাবে আগুৱাই আহিছোঁ আৰু চিলাই কামতো তেনেধৰণে মই বহুতখিনি কাম কৰিবলৈ আগুৱাই যাবলৈ বিচাৰোঁ চিলাই মেচিনত চাদৰ মেখেলা আৰু ব্লাউজ এনেধৰণে নতুন নতুন পদ্ধতিৰে কৰি মেলি আগুৱাই যাব বিচাৰোঁ যিমানখিনি পাৰোঁ মই কৰি আছোঁ এতিয়ালৈ এতিয়া সেয়ে সেইখিনি ওপৰত নিৰ্ভৰ কৰিয়ে মই প্ৰায় সৰুকৈ এখনি ঘৰ পৰিচালনা কৰিবলৈয়ো আগবাঢ়ি আছোঁ তেনেকৈ আজি মই নতুন নতুন পদ্ধতিৰ উপলা উপলব্ধি হ'লে তাক শিকিবলৈও মই চেষ্টা চলাই আছোঁ আৰু সৰু সুৰাকে ৰুমাল টেবুল চাদৰ গাৰু বালিচ এনেধৰণৰ বিভিন্ন ধৰণৰ চিলাই কামত ব্যস্ত হৈ থাকোঁ আৰু ব্যস্ত হোৱাৰ বাবে সকলো কামতে মোৰ দ্ৰুতগতিত আগবাঢ়ি যাবলৈ মনৰ হেঁপাহ আৰু ধাউতি আছে তেনেকৈ গৈ মই সদূৰ ভৱিষ্যত নিজৰ জীৱন জীৱনত সকলো কৰ্ম কৰি আগুৱাই যাব বিচাৰোঁ তেনেধৰণে আজি প্ৰথম ভৱিষ্যতৰ বাবে নতুন নতুন যদি পদ্ধতি আহে সেই পদ্ধতিবিলাক অৱলম্বন কৰিবলৈ আমি আগুৱাই যাব বিচাৰোঁ তেনেকৈ নতুন নতুন পদ্ধতিৰে কাম কৰা হেঁপাহ পূৰণ কৰিব বিচাৰোঁ আৰু সদূৰ ভৱিষ্যতে এনে ইয়াৰ ওপৰত যাতে নতুন নতুন পদ্ধতিৰে কাম কৰা সুবিধা সুবিধা পালে দ্ৰুতগতিত আগুৱাই যাবলৈ ইচ্ছা আছে মেচিন চিলাই মেখেলা চাদৰ এনেধৰণে নতুন নতুন পদ্ধতিৰে চিলাই আগুৱাই যাবলৈ মনৰ হেঁপাহ পূৰণ কৰিবলৈ নতুন পদ্ধতিত আগুৱাই যাবলৈও উচ্চুক তাতে যে চিলাই কৰি থকা সময়ত মনৰ বহুত আনন্দ উল্লাস আহে আৰু নতুন চিলাই পদ্ধতিৰে নতুন কাম কাজ কৰি আগুৱাই যাবৰ বাবে মনত বহুত আগ্ৰহ আছে তেনেকৈ ঊলৰ ঊলৰো বিভিন্ন ধৰণৰ নতুন নতুন পদ্ধতি আছে নতুন নতুন পদ্ধতিৰে যেনেকৈ ফুলৰ কলি বনাব পাৰি টেবুল চাদৰ বনাব পাৰি বিভিন্ন ধৰণৰ তেনেকৈ ফুল বন গাঁঠি গাঁঠি টেবুলৰ টেবুল চাদৰত ধুনীয়াকৈ এখন স্কাপ শৰাই ঢাকনি বিভিন্ন প্ৰকাৰৰ নতুন নতুন পদ্ধতিৰে নতুন নতুন বস্তু বনোৱা বনোৱা হয় সেই ফুলৰ টেবুলত পাৰি থোৱা ডাইনিং ডাইনিং চিট এনেধৰণৰ নতুন নতুন বস্তু অৱলম্বন কৰি বনাবৰ বাবে হেঁপাহ আছে আৰু নতুন পদ্ধতি যদি আহে তেতিয়া সদূৰ ভৱিষ্যত আগুৱাই আৰু অকণমান আগুৱাই যাব পাৰিম আজি ঊলৰ বিষয়ে ঊ ঊলৰ ওপৰত মোৰ ঊলৰ ওপৰত গাঁঠি থকা সময়ছোৱা বহুত ভাল ধৰণে পৰিচালিত কৰিবলৈ হেঁপাহ আছে এনেকৈ ঊল গাঁঠি থকাৰ সময়ত বিভিন্ন ধৰণৰ ভৰিৰ মোজা মোজা ফুলদানি ঊল চাদৰ গাৰু বালিচ বা ইয়াৰ ৰুমালৰ ৰুমালৰ দাঁতিত দিব পৰা ৰুমালৰ দাঁতিত দিব পৰা এইবোৰ প্ৰতি এনেধৰণে খুৱাই ধুনীয়া ধুনীয়া ষ্টাইলত ষ্টাইল কৰি বনাব পাৰি আৰু এনেধৰণৰ মোহনীয় বস্তুবিলাক দেখিলে বহুত আকৰ্ষিত হয় আৰু এনেকুৱা আকৰ্ষিত বস্তুখিনি লৈ মানুহৰ মনৰ হেঁপাহ পূৰণ কৰিব পাৰে আজিকালি প্ৰতি ঘৰৰ মানুহতে হাতে বনোৱা বস্তুৰ ওপৰত ওপৰত মানুহে চকু দিয়ে আৰু সেই বস্তু নি ধুনীয়াকৈ সজাই এটা ড্ৰয়িং ৰুম সুন্দৰ কৰি তুলিব পাৰে এনেধৰণৰ চিটবিলাক বজাৰে সমাৰে বিকিও মানুহে বহুত বহুত উন্নতি পথেৰে আগুৱাই গৈছে আৰু ইয়াৰ ওপৰতে আমি নিৰ্ভৰ কৰি কেনেকৈ দ্ৰুতগতিত আগবাঢ়ি যাব পাৰোঁ তাৰ ওপৰত সকলোৱে মোৰ মনৰ ফালৰ পৰা যেন আগুৱাই যাব পাৰোঁ তাৰ ওপৰত বিশেষ মই নিজকে নিজে সাজু হ'বলৈ চেষ্টা কৰোঁ আৰু যিমানখিনি পাৰোঁ তেনেকৈ কাম কৰি আগুৱাই গৈ সদূৰ ভৱিষ্যত নিজক নিজে প্ৰতিষ্ঠিত কৰিব পাৰোঁ য়া ইয়াৰ ওপৰত বহুত মোৰ ইয়াৰ ওপৰত বহুত মোৰ ভাল কাম কৰিবৰ বাবে ইচ্ছা আছে আৰু প্ৰতি ঘৰৰ গৃহিণীবিলাকে এই টেবুল টেবুলত পৰা মোবাইল খাম ইত্যাদি কৰি বিভিন্ন ধৰণৰ বস্তুবিলাক ল'বলৈ ইচ্ছা কৰে আৰু তেনেকৈ মই পাৰিলে দুই এঠাইত বাৰু ওচৰৰ চুবুৰীয়াসকলে চকু পৰিলে মই বিক্রীও কৰো তেনেকৈ কম পৰিমাণে সৰহকৈ বিক্রী বাৰ্তা কৰিবলৈ সিমান সাজু নাথাকোঁ কম পৰিমাণে সকলোখিনি বস্তু বিকি মই নিজক নিজে প্ৰতিষ্ঠিত কৰোঁ আৰু সদূৰ ভৱিষ্যত যাতে এনেধৰণে আগুৱাই গৈ থাকিব পাৰোঁ তেওঁ চৰা তেওঁ তেতিয়া কাম হাতত ল'লে বিভিন্ন ধৰণৰ মনৰ উদ্যম এটা বাঢ়ি আহে তাকে কৰি মই নিজক নিজে যেন সদূৰ ভৱিষ্যত এনেকৈ এইখিনি কামত আগুৱাই যাব পাৰিম তাৰ প্ৰতি মোৰ লক্ষ্য আছে আৰু প্ৰতি ঘৰৰ কোনো লোকে যদি হাতৰ কৰা কুৰুচা কাম শিকিবলৈ আহে মই শিকাই দিবলৈও ইচ্ছা কৰোঁ যিহেতু এইবিলাক কাম চকু দিলে সকলোখিনি মনোযোগেৰে কৰিব পাৰে হাতৰ কুৰুচা কামত মানুহৰ মোহ আছে কুৰুচা কামবিলাক কৰিলে বহুত উজু নিচিনা লাগে কিন্তু সেইখিনি কাম কৰিবলৈ যাওঁতে অকণমান কষ্টও আছে কষ্টৰ ফালৰ পৰাই সকলো আগবাঢ়ি আগবাঢ়ি যাবলৈ সাজু আছোঁ সেইটো তাকে লৈ মই আজি এই ল'ৰ পুৰচাৰ ওপৰত কিছুমান ক'বৰ বাবে আগবাঢ়িছিলোঁ আৰু এই কথা কেইষাৰ কৈ মই মনৰ মনৰ পৰা যিমানখিনি ওলৰ কাম কৰিছিলোঁ তাৰ ওপৰত মই আজি সুখী হৈছোঁ আৰু ঊলৰ কুৰুচা কাম কৰাৰ সময়ত যেতিয়া গাঁঠিবলৈ লওঁ তেতিয়া মনটো ইমান ভাল লাগে নহয় সেইকাৰণে ঊলৰ কামটো হাতৰ পৰা এৰিবলৈয়ো বেয়া পাওঁ আৰু বিভিন্ন মোহনীয় বস্তু এইবিলাক কৰিলে কৰি থাকিবলৈ মন যায় আৰু সদূৰ ভৱিষ্যতে যাতে এই কামখিনি কৰিবলৈ সকলোৱে ইচ্ছা প্ৰকাশ কৰিলে লাভ হ'ব আৰু নিজৰ খন্তেকতে নিজৰ কিছুমান সৰু সুৰা কামেৰেও মানুহক সঞ্চয় বৃদ্ধি কৰিব পাৰে আৰু এনেধৰণে কৰি থাকিলে মানুহৰ সদূৰ ভৱিষ্যতে মনৰ এটা সাহস বাঢ়ে আৰু এনেধৰণৰ কাম কাজেৰে মনত মন মুগ্ধ কৰি ৰাখে আৰু মনতো সবল কৰি তোলে